আমাৰ অঞ্চলত দশম শ্ৰেণীৰ পাছত শিক্ষা ব্যৱস্থাটো খুবেই প্ৰয়োজনীয় হৈ পৰে সকলো সমাজতে কিছুমান ল'ৰা ছোৱালী থাকে সেই ল'ৰা ছোৱালীবোৰে মেট্ৰিকত এটা ভাল ফলাফল পায় এখন স কলেজত নামভৰ্তি কৰি জীৱনত এটা সফল পথলৈ আগবাঢ়ি যাবলৈ ইচ্ছা কৰে আৰু ঠিক তেনেদৰে কিছুমানে আকৌ কিছুমান নিদিষ্ট বিষয়ত পঢ়িব বিচাৰে সকলো ল'ৰা ছোৱালীৰে এটা নিৰ্দিষ্ট লক্ষ্য থাকে সেই লক্ষ্যত সিহঁতে সৰুৰ পৰাই ভাবে যে এটা মই লক্ষ্য উপ ধৰিম এইটো লক্ষ্যৰ ভিতৰত মই উপনীত হ'ব লাগিব ঠিক তেনেদৰে কিছুমানে আকৌ কিছুমান ডক্তৰৰ লাইনত যাব বিচাৰে আৰু কিছুমানে ইন ইঞ্জিনিয়াৰিং লাইনত পঢ়িব বিচাৰে তেনেদৰে সকলো ল'ৰা ছোৱালীক নিৰ্দিষ্ট নিৰ্দিষ্ট লক্ষ্য লৈ আগবাঢ়ি যাব বিচাৰে আকৌ সেই ল'ৰা ছোৱালীবোৰৰ মাজত কিছুমানে আকৌ এখন ভাল কলেজত নামভৰ্তি কৰি বিজ্ঞান বা কলা শাখা বা বাণিজ্যিক বিভাগত পঢ়িব বিচাৰে আকৌ তেওঁলোকে এইচএছ পাছ কৰাৰ পিছত কোনোবাই আকৌ নিৰ্দিষ্ট বিষয়ত মেজৰ লৈ গ্ৰেজুৱেশ্যন কৰিব বিচাৰে আৰু সেই গ্ৰেজুৱেশ্যনৰ পাছত কিছুমানে আকৌ মাষ্টাৰ্ছ কৰা তাৰ উপৰিও বহুতো লাইন বিভাগ থাকে কিছুমানে এপিএছচি লাইনত যাব বিচাৰে চিভিল ছাৰ্ভিচ হ'ব বিচাৰে আজিকালি চিভিল ছাৰ্ভিচটো বহুত বেছি ইম্প'ৰ্টেণ্ট হৈ পৰিছে আমাৰ এই জগতত চাব গ'লে এতিয়া আপোনাৰ চাব গ'লে যে ল'ৰা ছোৱালীবোৰে পঢ়াত কিছুমান চব সকলো ল'ৰা ছোৱালী পঢ়াত ভাল নহ'বও পাৰে সেয়ে যিবোৰ ল'ৰা ছোৱালী পঢ়াত অলপ দুৰ্বল হয় সেইবোৰৰ দশম শ্ৰেণীৰ পাছত পাছ কৰাৰ পিছত পঢ়িব নিবিচাৰে কিছুমানে ব্যৱসায় কামত আগবাঢ়ি যাব বিচাৰে কাৰণ সকলো ল'ৰা ছোৱালী পঢ়াত মন নবহিব পাৰে সকলো ল'ৰা ছোৱালীৰে পঢ়াত মন নবহিবও পাৰে দশম শ্ৰেণীৰ পাছত শিক্ষাগত ব্যৱস্থাটোক লৈ সকলো ছাত্ৰ ছাত্ৰীৰ ওপৰত গুৰুত্ব দিলেই নহ'ব আৰু তাৰ লগতে তেওঁলোকে তেওঁলোকৰ মাক দেউতাকেও যাতে সেই কথাটো লৈ গুৰুত্ব দিয়ে আমি গুৰুত্ৱ সেই কথাটোলৈ গুৰুত্ৱ দিব লাগিব কাৰণ সেইটো সময়চোৱাত ল'ৰা ছোৱালীবোৰৰ মনবোৰ খুব পাতল হৈ পৰে সঠিক সময়ত গুৰুত্ৱ নিদিলে ল'ৰা ছোৱালীবোৰৰ জীৱনটো বৰবাদ হ'ব পাৰে গতিকে ল'ৰা ছোৱালীবোৰৰ লগতে মাক দেউতাকেও যাতে সেই কথাটো অলপ গুৰুত্ব দিলে তেতিয়াহে এটা ল'ৰা ছোৱালীয়ে ভাল এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰিব